বিশ্বৰ কেইখনমান বিখ্যাত ঠাই বুলি ক'লে বৰ্তমান মোৰ যাবলৈ মন যোৱা ঠাইৰ ভিতৰত হৈছে মাজুলী মাজুলী সবাটোতকৈ ডাঙৰ নদী দ্বীপ বুলি কয় আৰু মই মাজুলীখন বৰ্তমানলৈকে দেখি নাই পোৱা আৰু মাজুলীখনত নদী দ্বীপটো নদী দ্বীপৰ মাজতনো এখন গাঁও বা এখন জিলা কেনেকৈ তাত জিলা জিলা বা গাঁও এখন কেনেকৈ তাত বসবাস কৰি ইমান মানুহ তাত কেনেকৈ আছে সেই বিষয়ে মোৰ জানিবলৈ খুব মন যায় আৰু মাজুলী সত্ৰ নগৰী বুলি কয় তাতনো নথকা সত্ৰবোৰ কেনেকুৱা তাত বা ভাওনা বা ৰাসসমূহ উৎসৱ পাত পালন কৰে খুব সুন্দৰভাৱে পালন কৰে সেইটো শুনিব পাইছোঁ কিন্তু মই গৈ নাই পোৱা আৰু বিশেষকৈ সেইখন মাজুলীৰ কথা ক'লোঁ ইয়াৰ পিছতে মোৰ গুৱাহাটীৰ কামাখ্যা মন্দিৰ যাবলৈ মন যায় কামাখ্যা মন্দিৰটো বিখ্যাত কামাখ্যা মন্দিৰটোনো কেনেকুৱা তাত কামাখ্যা মন্দিৰৰ কামাখ্যা নৰকাসুৰেনো কেনেকৈ কামাখ্যা মন্দিৰ বনাইছিলে ইমান সুউচ্চ ওপৰ পাহাৰ কাটি ত' কামাখ্যা মন্দিৰো মোৰ চাবলৈ মন যায় আৰু মোৰ চাবলৈ মন যোৱাৰ ভিতৰত আছে কলিকতা এখন ভাল ব্যৱসায়িক নগৰ বুলি পৰিচিত আৰু সেই নগৰখন মোৰ চাবলৈ মন যায় কিন্তু মই আজিলৈকে যাব পৰা নাই কলিকতাত থকা ভিক্টৰিয়া মেম'ৰিয়েল মোৰ চাবলৈ মন যায় ভিক্টৰিয়া মে'ৰিয়েলো আজিলৈকে মই গৈ পোৱা নাই আৰু হাওৰা ব্ৰিজ হাওৰা ব্ৰিজো দেখা নাই আৰু কলিকতাৰ বিষয়ে ক'বলৈ গ'লে কলিকতাত যাবলৈ খুবেই ইচ্ছা আছে কিন্তু কেতিয়া যাব পাৰোঁ সেইটো মই ক'ব পৰা নাই কিন্তু মই মোৰ এই জীৱনকালত কলিকতা মহানগৰী এবাৰ হ'লেও মই দৰ্শন কৰিম আৰু ইয়াৰ পিছতে মই ক'বলৈ গ'লে মোৰ দিল্লী আমাৰ ভাৰতবৰ্ষৰ ৰাজধানী দিল্লীত যাবলৈ খুব মন যায় দিল্লীনো এইখননো কেনেকুৱা দেখিবলৈ তাত প্ৰধানমন্ত্ৰীৰ পৰা আদি কৰি ৰাষ্ট্ৰপতিৰ বাসভৱন সকলোবোৰ আছে সেই গতিকে দিল্লীও মোৰ চাবলৈ মন যায় আৰু দিল্লী এটা খুব ধুনীয়া সুন্দৰ জেগা বুলি কয় কিন্তু আজিলৈকে গৈ নাই পোৱা আৰু মোৰ কেৰেলা যাবলৈ মই যে কেৰেলাত ইমান ওচৰতে কেৰেলা ইমান স্বাস্থ্যকৰ চাফ চিকুণতাৰ ৰাজ্য বুলি কয় কেৰেলাখন আৰু কেৰেলাত কেৰেলাটো মানুহৰ শিক্ষাৰ ফালৰ পৰা চাবলৈ গ'লে ভাৰতবৰ্ষ কেৰেলা প্ৰথম স্থানত আছে সেইগতিকে কেৰেলাখনো চাবলৈ মন যায় কিন্তু কেৰেলা আজিলৈকে যাব পৰা নাই আৰু মোৰ যাবলৈ মন যায় তামিলনাডু তামিলনাডু তামিলনাডু ওচৰতে কন্য়াকুমাৰী আছে কন্য়াকুমাৰী সাগৰৰ পাৰ সাগৰৰ পাৰতো যাবলৈ মন যায় সাগৰ চাবলৈ মন যায় জাহাজ চাবলৈ মন যায় কিন্তু মই জাহাজো দেখা নাই কন্য়াকুমাৰী এবাৰ গ'লে জাহাজ চাই আহিম আৰু মোৰ ভাৰতবৰ্ষৰ এখন জিলা আছে ৰাজ্য আছে জম্মু কাশ্মীৰ জম্মু এণ্ড কাশ্মীৰ জম্মু কাশ্মীৰত প্ৰতিটো সময়তে বৰফৰে ঢাক খাই থাকে আমি মোবাইলত বা টিভিহে দেখিবলৈ পাইছোঁ আৰু মোৰ কেতিয়াবা কন্য়াকুমাৰী যাবলৈ মন যায় কন্য়াকুমাৰীও খুব সুন্দৰ জেগা বহুত ভাল লগা জেগা কন্য়াকুমাৰী এবাৰ চাবলৈ মন যায় আৰু ইয়াৰ পিছতে মই ক'বলৈ গ'লে এখন ইণ্টাৰনেশ্যনেল ক্ৰান্তি নৰৱে নৰৱে যাবলৈ মন যায় নৰৱেত খুব সুন্দৰ বুলি কয় নৰৱে আৰু নৰৱে পিছতে মোৰ যাবলৈ মন যায় আমেৰিকা যুক্তৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰও খুব এখন অত্যাধুনিক দেশ বুলি ক'ব পাৰোঁ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছতে মোৰ কেতিয়াবা অষ্ট্ৰেলিয়া যাবলৈ মন যায় অষ্ট্ৰেলিয়াও খুব সুন্দৰ খুব ধুনীয়া ধুনীয়া জেগা আৰু ইয়াৰ পিছতে মোৰ চীন যাবলৈ মন যায় চীনত ইমান অত্যাধুনিক অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰে চীন দেশখন গঢ় লৈ উঠিছে সেইকাৰণে চীনখন চীন বহুত আগবঢ়া দেশ সকলো দেশতকৈ চীন আগবাঢ়ি আগবঢ়া দেশ বুলি মই ক'ব পাৰোঁ সেইকাৰণে চীন দেশক সময় এবাৰ চাবলৈ মন যায়